যোগাসন অৰ্থাৎ যোগ যোগ আসন যাৰ সদায় ধনাত্মক দিশসমূহেই দেখা দেখিবলৈ পোৱা যায় যোগাসনৰ আৰম্ভ কেতিয়া হৈছিল সঠিকভাৱে ক'বলৈ নোৱাৰি যদিও প্ৰাচীনকালত ঋষিমুনিসকলৰ দিনৰ পৰাই যোগাসন আৰম্ভ হৈছিল বুলি আমি অনুমান কৰিব পাৰোঁ কিয়নো ঋষিমুনিসকলৰ সেই ধ্যান কৰাৰ সময়ত তেওঁলোকে যিসমূহ অৱস্থাত তেওঁলোকে ধ্যান কৰিছিল যেনে পদ্মাসন বৃক্ষাসন এনেকুৱা ধৰণৰ আসনবিলাকত যেতিয়া তেওঁলোকে ধ্যান কৰিছিল সেইসমূহ তেতিয়াৰ পৰাই যোগ সাধনা আৰম্ভ হৈছিল বুলি আমি অনুমান কৰিব পাৰোঁ তাৰপিছতে মহৰ্ষি পতঞ্জলীয়ে যোগৰ দায়িত্ব গ্ৰহণ কৰি যোগক আজিৰ পৰ্য্যায়লৈ আনিছে যি কি নহওক আমি সকলোৱে যোগক পতঞ্জলীয়ে সৃষ্টি কৰিছিল বুলি অনুমান কৰোঁ কিন্তু প্ৰকৃতাৰ্থত আমাৰ অসম প্ৰদেশৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও যোগ সাধনা কৰিছিল কিয়নো তেখেতে সেই চৈধ্যশ চনতেই তেখেতৰ সত্ৰীয়া নৃত্যৰ যি মাটি আখৰা সেই মাটি আখৰাৰ মাজেৰে যোগৰ বিভিন্ন আসন তেওঁ মাটি আখৰাৰ মাজেৰে প্ৰদৰ্শিত কৰিছিল আৰু সেয়েহে আমি যোগসাধনা শ্ৰীমন্ত শংকৰদেৱেও কৰিছিল বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ আৰু যোগ হৈছে যাৰ সদায় ধনাত্মক দিশসমূহেই দেখিবলৈ পোৱা যায় শাৰীৰিক মানসিক তথা আধ্যাত্মিক বিকাশৰ বাবে যোগসাধনা বৰ্তমান পৰিস্থিতিত অত্যন্ত প্ৰয়োজনীয় কিয়নো বৰ্তমান সময়ত যি বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি মানসিকভাৱে যি দুৰ্বল বা অন্যান্য দিশত মানুহৰ যি শাৰীৰিক মানসিক অক্ষমতা এইসমূহৰ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে যোগসাধনা যাৰ জৰিয়তে সদায় নিজৰ দেহ শৰীৰ মনটো নিৰাময় কৰি ৰাখিব পাৰি বিভিন্ন বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ কৰি ৰাখিব পাৰি নিজৰ মনটো সদায় ফূৰ্টিলা কৰি ৰাখিব পাৰি সেই অনুপাতে আমি দৈনন্দিন জীৱনত যোগ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৰাতিপুৱা সৰু ল'ৰা ছোৱালী বুলি বা বয়সীয়াল লোক বুলি কথা নাই আমি সৰুৰ পৰা বৃদ্ধলৈকে যোগাসন কৰিব পাৰোঁ যোগাসনৰ কোনো তেনেকৈ বয়স নিৰ্ধাৰণ কৰা নাই তদুপৰি যোগাসনৰ ক্ষেত্ৰত বয়স অনুপাতে বিভিন্ন ধৰণৰ যোগাসন আছে যদিও যোগাসনৰ বয়স প্ৰকৃতাৰ্থত নিৰ্ধাৰণ কৰি দিয়া নাই আৰু আমি যোগাসন কৰি নিজৰ শাৰীৰিক মানসিক উৎকৰ্ষ বিকাশন বিকাশ কৰাটো আমাৰ সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয়